বৰ্তমান সময়ত বজাৰত নানান ধৰণৰ মাংস পোৱা যায় এই মাংসবিলাকৰ ব্যক্তিগত লাভালাভৰ বাবে মানুহে তাত নানান ধৰণৰ ঔষধ ব্যৱহাৰ কৰি তাৰ ওজন কম সময়ৰ ভিতৰত তাৰ ওজন বৃদ্ধি কৰে ইয়াৰ বাবে বিভিন্ন ধৰণৰ কেমিকেল ইউজ কৰা দেখা যায় এই কেমিকেলবিলাক ইউজ কৰি কম সময়ৰ ভিতৰত ছাগলী হওক মুৰ্গী হওক বা গাহৰি হওক তেহেঁতৰ ওজন বৃদ্ধি কৰে ইয়াৰ মূলতঃ থাকে ইয়াৰ ফাৰ্মবিলাকৰ মালিকবোৰ এই মালিকসকলে তেওঁলোকে মেডিচিন দোকানৰ পৰা বিভিন্ন ধৰণৰ কেমিকেল দৰৱ আনে সেই দৰৱখিনি তেওঁলোকৰ দানা বা খাদ্যৰ লগত মিহলি কৰি জীৱ জন্তু খুৱায় আৰু তাৰ ফলত তেওঁলোকৰ কম সময়ৰ ভিতৰত শৰীৰৰ ৱেট যথেষ্টখিনি বাঢ়ি যায় এই মাংসখিনি আনি তেতিয়া বজাৰত মুকলি কৰেহি আৰু মানুহে নি সেইখিনি খাই গৈ তাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ অপকাৰ হোৱা দেখা যায় তাৰ ভিতৰত থাকে যে আমি বৰ্তমান সময়ত দেখিছোঁ যে আমাৰ যিখিনি মুৰ্গীৰ মাংস যিটো ব্ৰইলাৰ ব্ৰইলাৰ মাংসটো প্ৰায় ডাঙৰ হ'বলে চল্লিছৰ পৰা পঞ্চল্লিছ দিন সময় তিনিমাহ সময় লাগে আৰু সেই তিনিমাহ সময়টো আমাৰ ফাৰ্মৰ মালিকসকলে পঞ্চল্লিছ দিন চল্লিছ দিনত উলিয়াই দিয়ে তাত বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰি আৰু ইয়াৰ ফলত যেতিয়া এই ব্ৰইলাৰ মাংসখিনি খাই গৈ বিশেষকে সৰু সৰু কম বয়সীয়া যিখিনি ছোৱালী থাকে সেইসকলৰ মেন্সট্ৰোৱেশ্যন বহুত সোনকালে দেখা যায় আৰু কম সময়ৰ ভিতৰত তেওঁলোকৰ পৰিপক্কতা সম্পূৰ্ণ নোহোৱাকৈ তেওঁলোকৰ মেন্সট্ৰোৱেশ্যন হোৱা দেখা যায় তাৰ উপৰিও আমাৰ যিখিনি বৃদ্ধ বা প্ৰাপ্তবয়স্ক লোক থাকে তেওঁলোকৰ কলেষ্ট্ৰৰেলৰ পৰিমাণ বৃদ্ধি হয় কলেষ্ট্ৰৰেলৰ পৰিমাণ বাঢ়ি যায় আৰু তাৰ উপৰিও তেওঁলোকৰ শৰীৰত অত্যাধিক চৰ্বি জমা হয় সেই মাংসবোৰ খোৱাৰ ফলত আৰু হাৰ্টৰ প্ৰব্লেম হয় কিডনী ফেইল হয় ছালৰ বিভিন্ন ধৰণৰ ৰোগ হয় আৰু যিখিনি নৱজাত শিশু থাকে তেওঁলোকৰ চুলি সৰা আৰম্ভ কৰে বৰ্তমান সময়ত বহুতো শিশু যিসকলে এই এনেকুৱা মাংস বজাৰৰ মাংস খাইছে তেওঁলোকৰ ছালত বিভিন্ন ধৰণৰ ৰোগ যেনেকে ছাল বগা পৰা ছালত বিভিন্ন ধৰণৰ খহু খজতি হোৱা এইবিলাক দেখা যায় এইবিলাক ৰোধ কৰিবৰ কাৰণে আমাৰ চৰকাৰী হওক ব্যক্তিগত খণ্ড হওক বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা দেখা গৈছেও আৰু ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব লাগে তাৰ মূলতঃ হ'ল যিখিনি মেডিচিন ফেক্টৰী এই দৰৱখিনি উলিয়াইছে প্ৰথম সেই মেডিচিন ফেক্টৰীখিনিত প্ৰতিৰোধ কৰিব লাগে যাতে এনেকুৱা ধৰণৰ দৰৱ তেওঁলোকে বজাৰত মুকলি নকৰে আৰু মুকলি কৰিব কৰিলেও যিখিনি পাৰ্টিকুলাৰ এটা দৰৱ পাৰ্টিকুলাৰ এটা বেমাৰৰ কাৰণে বনোৱা হয় সেই বেমাৰটো ৰোগক যাতে ডক্তৰে প্ৰেচক্ৰাইব কৰে তেনেকুৱা ধৰণৰ ব্যক্তিকহে যাতে বিকে তেনে তেনেকুৱা ব্যৱস্থা চৰকাৰে ল'ব লাগে তৃতীয়তে হ'ল যিখিনি ফাৰ্মা কোম্পানীৰ পৰা এই দৰৱখিনি আহে যিখিনি মেডিকেল ষ্ট'ৰলৈ আহে সেই মেডিকেল ষ্ট'ৰখিনি ৰেজিষ্টাৰ্ড হ'ব লাগে আৰু তেওঁলোকৰ ৰেজিষ্টাৰ্ড যিজন ব্যক্তি তেওঁলোকে এই দৰৱৰ যাতে সম্পূৰ্ণ জ্ঞান থাকে তেওঁলোকৰ প্ৰশিক্ষণপ্ৰাপ্ত হয় আৰু তেওঁলোকৰ হাতত যিজনে দৰৱ বিকে তেওঁলোকৰ যাতে কোনোবা ইনষ্টিটিউট হওক কোনোবা প্ৰতিষ্ঠানৰ পৰা যাতে চাৰ্টিফাইড হয় তেনেকুৱা মানুহকে এনেকুৱা দৰৱ বিকিব লাগে যাতে তেওঁলোকে ডক্টৰে প্ৰেছক্ৰাইব কৰা বেমাৰীকহে এই ধৰণৰ দৰৱ বিকে আৰু বৰ্তমান সময়ত মেইন সুবিধাটো হ'ল যে মেডিকেল ষ্ট'ৰৰ যিসকল লোক আছে তেওঁলোকে সেই দৰৱখিনি ডক্টৰে প্ৰেছক্ৰাইব কৰালৈ বাদ নাচায় মানুহে যি ধৰণে বিচাৰে মানুহে যি ধৰণে গৈ পেলাই বৰ্ণনা কৰে সেই ধৰণৰ দৰৱ গৈ পেলাই দি পঠিয়াই আৰু সেই দৰৱখিনি মানুহে চাইণ্টিফিকেলি প্ৰুফ নোহোৱাকৈ ক'ত কিমান পৰিমাণৰ দৰৱ ব্যৱহাৰ কৰিব লাগে সেই ধৰণে পৰিমাণগত জ্ঞান নথকাকৈ তেওঁলোকে নিজৰ ফাৰ্মত আহি পেলাই দৰৱখিনি ব্যৱহাৰ কৰে তাৰ ফলত অত্যাধিক বেমাৰ হোৱা দেখা যায় তাৰ উপৰিও চৰকাৰে এই ধৰণৰ দৰৱবিলাক বেন কৰিব লাগে আৰু দ্বিতীয়তে হ'ল এনেকুৱা ধৰণৰ দৰৱ যাতে যিসকল লোকে নিয়ে প্ৰতিখন ফাৰ্মা ষ্টোৰে প্ৰতিখন মেডিকেল ষ্ট'ৰে সেই মানুহখিনি যাতে এটা সম্পূৰ্ণ ডাটা ৰাখে তেওঁলোকৰ যাতে সেই ডাটাখিনিৰ ওপৰত বেছ কৰি যিটো ফুড ছেফ্টি ডিপাৰ্টমেণ্ট তেওঁলোকে যাতে সেই তেওঁলোকৰ যিসকল ফাৰ্মসকল আছে ফাৰ্মবিলাকত গৈ পেলাই যাতে তেওঁলোকৰ প্ৰতিটো পশু পক্ষীক গৈ পেলাই চেক কৰে যাতে তেনেকুৱা ধৰণৰ মেডিচিন তেওঁলোকৰ শৰীৰত পাইছে নেকি বা তেওঁলোকে যিমান সময়ত ডাঙৰ দীঘল হ'ব লাগে তাতকৈ আগত ডাঙৰ দীঘল যেনেকে ফুড চেপ্ৰীৰ ডিপাৰ্টমেণ্টে সেইখিনি চোৱা চিতা কৰিব লাগে তৃতীয়তে হ'ল আমাৰ যিখিনি বজাৰ আছে যিখিনি মাংসৰ দোকান য'ত মাংস কাটে বজাৰ সেই দোকানখিনি তাতে ফুড ছেফটি ডিপাৰ্টমেণ্টে সপ্তাহী হওক বা মাহিলী হওক এবাৰ ভিজিট কৰিব লাগে আৰু ভিজিট কৰি তেওঁলোকে কটা মাংসৰ নমুনা নি লেবত টেষ্ট কৰি চাব লাগে আৰু টেষ্ট কৰি চাওঁতে যাতে এইটো চাব লাগে যে যি যিবোৰ দৰৱে মানুহৰ ক্ষতি সাধন কৰে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ আনে সেই দৰৱখিনি যাতে তেওঁলোকে তাৰ মাংসৰ ভিতৰত পাইছে নেকি বা মাংসৰ ভিতৰত তেনেকুৱা ধৰক সেই জীৱিত অৱস্থাত সেই পশুটোত তেনেকুৱা দৰৱ ব্যৱহাৰ কৰিছিলে নেকি তেনেকুৱা তাৰ যদি কৰিছে তেতিয়াহ'লে সেই দোকানখনৰ ওপৰত প্ৰতিবন্ধকতা জাৰি কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে যাতে ভৱিষ্যতলে কোনো ব্যক্তিয়ে সেই তেনেকুৱা কাম কৰিবলৈ ভয় কুণ্ঠাবোধ কৰে তৃতীয়তে হ'ল যিখিনি ব্যক্তিগত সংস্থা আছে ব্যক্তিগত সংস্থাখিনিও চৰকাৰৰ লগত ক'লাবৰেট কৰি চৰকাৰী পক্ষত এনেকুৱা যিখিনি ডাটা আছে তেনেকুৱা দোকানখিনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে আৰু সেই দোকানখিনি যাতে বন্ধ হয় তাৰ ব্যৱস্থা কৰিব লাগে